অঁ হেল্ল' দাদা অঁ শুনিছেনে হেৰি মই আপোনাৰ বিহালীৰ পৰা ক'লোঁ আকৌ চিনি পাব চাগৈ ক'লে মই বিহালি তেলেঙনীয়াৰ পৰা ক'লোঁ বাৰু হেৰি মানে এতিয়াতো নতুন বছৰ চলি আছে ন জানুৱাৰীত এক জানুৱাৰীটো ক'তো খোৱা নহ'লে সেইকাৰণে ভাবিছোঁ ঘৰৰ মানুহখিনি লগত মানে অকণমান ফুৰি আহোঁ এই ওচৰ শিৱসাগৰ তাত যোৱাই হোৱা নাই আৰু অকলে যোৱাতকৈ মা দেউতাক লৈ যাম বুলি ভাবিছোঁ মানে তো সেয়াই আৰু গাড়ী চাড়ীতো ঘৰত লোৱা হোৱা নাই তেনেকৈ সেইকাৰণে আপোনাৰ গাড়ীখন যদি মানে দুদিনৰ কাৰণে দিয়ে তেতিয়া কেনেকৈ হ'ব বাৰু দামটো মানে দিন পাৰ ডে' ল'ব নে প্ৰতি কিলোমিটাৰত দামবোৰ ল'ব তেনেকৈ কেনেকৈ কৰে মোক জনাবচোন বাৰু মই মানে হেৰি কালিৰ পৰা কালি লাগিব আৰু পৰহি তেনেকৈ গাড়ীখন লাগিব মানে দুদিনৰ কাৰণে এদিন যাম আৰু যাওঁতে এদিন লাগিব ৰাতি মানে আমি তাত থাকিম তাৰপিছত পিছদিনাখন আমি ঘূৰি আহিম তো দুদিনৰ মানে ভাৰাটো কিমান হ'ব বাৰু অঁ সেইটো জনাই দিলে মই ভাল পাম মানে মই কিমান দিব পাৰিম বা আপোনাক কেনেকৈ লাগে পইচাটো যদি হয় মই আগতীয়াকৈ আপোনাক এডভাঞ্চ দি দিম আধামান আধা পইচা মই আগতীয়াকৈ আপোনাক দি দিম আপুনি মোক জনাই দিব ঠিক আছে